বিশেষকৈ আমাৰ গাঁও অঞ্চলত কুকুৰা হাঁহ পোহা হয় যেনে ধৰক কুকুৰা এজনী কণী পৰাৰ পিছত তাৰ উমনি দিয়াৰ পিছত পোৱালি ফুটে ফুটাৰ পৰা ফুটি ওলোৱাৰ পৰা তাৰ ডাঙৰ হোৱা প্ৰক্ৰিয়াটো হ'ল যদি তেনেকৈ কণীৰ পৰা পোৱালি ফুটি ওলোৱাৰ পিছত এদিন দুদিনৰ পিছতে সিহঁতে খাবলৈ আৰম্ভ কৰি দিয়ে চাউল ধান সৰু সৰু খুন্দু চাউল তেনেকৈ দিয়া হয় খাবলৈ তেনেকৈ খোৱাৰ পিছত লাহে লাহে ৰাতি খাব পৰা হয় মাকৰ লগত ঘূৰি ফূৰে মাকে চৰায় তেনেকৈ তাহাঁতে খোৱা বোৱা কৰে লাহে লাহে ডাঙৰ হয় ডাঙৰ হৈ সিহঁতৰ তিনিমাহমানৰ ভিতৰত সিহঁতক বিকিব পৰা হৈ যায় ডাঙৰ এক কেজি ডেৰ কেজি চাইজৰ হৈ যায় তেনেকুৱা তিনি চাৰিমাহৰ মূৰত বিকিলে অলপ পইচা ভাল পোৱা হয় কাৰণ সিহঁতে ডাঙৰ হয় সিহঁতৰ কুকুৰা ডাঙৰ হোৱা প্ৰক্ৰিয়াটো অকণমান দীঘলীয়া অকণমান লাহে লাহে হয় যিহেতু লোকেল কুকুৰা ইমান দৰৱ পাতি নোখোৱা হয় বেছি দানা চানা নিদিয়া হয় ঘৰতে যি পাওঁ চাউল ধান তেনেকৈ খায় সিহঁতে চৰি কৰি থাকে তেনেকৈ ডাঙৰ হয় তেনেকেই ডাঙৰ হৈ ডাঙৰ হ'বলৈ সিহঁতৰ তিনি চাৰিমাহ সময় লাগে তেতিয়া বিকিব পৰা হয় তেনেকৈ বিকিলে পইচা ভাল পইচা পোৱা হয় তেনেকৈ হয়গৈ আৰু সেইটো